অসমত বুলি ক'ব গ'লে আমাৰ ঘৰৰ ওচৰত অমৃত উদ্যান এখন আছে তাত আপোনাৰ বহুত জনপ্ৰিয় নেতা আহে ডেইলি আহি নিজৰ নিজৰ গীত পৰিৱেশন কৰে ডেঞ্চ কৰে যিবিলাক মানে ভাল ভাল গায়ক আছে তাত আহি এইবিলাক ডেইলি গধূলি টাইমত আহি গীত পৰিৱেশন কৰে আৰু তাত বহুত পৰ্যটক চাবলৈ যায় চাবলৈ গৈ আমিও আমিও গৈছোঁ ময়ো গৈছোঁ গৈ বহুত উপকৃত হৈছোঁ ভাল লাগিছে গধূলি টাইমটো ভালকৈ কটাব পাৰি তাত গৈ গতিকে সেইখিনিয়ে